অঁ অঁ হয় হয় কওকচোন

হয় হয়

হয় নেকি কিমান দিনৰ কথা বাৰু এইটো হয় নেকি অঁ তেতিয়া দিয়া এদিন আকৌ আপুনি আহিবচোন খোলা বাৰ এটাত আপুনি এদিন আহিব

সৰ্বসাধাৰণতে বাৰু তেনেকুৱা নহয় তথাপিতো আপুনি আহিবচোন বাৰু মোৰ এড্ৰেছলৈ লৈ বাৰু কেনেধৰণে কি কৰিব পৰা হয় আৰু হেৰি কৰিম বাৰু মই আহিবচোন এদিন কোনদিনা আহে মোক জনাব মতে অঁ অঁ হ'ব হ'ব